অঁ কোৱাচোন অঁ শিক্ষামূলক ভ্ৰমণটো তোমাৰ তোমালোকে কি ক'ত ভাবিছিলা ক'লৈ নিম বুলি তেজপুৰ লৈ যোৱাতকে তেজপুৰ বাৰু বেয়া নহয় আগৰ দিনৰ ঠাই তাতকে ওৰাং যদি ওৰাং ওৰাং ৰাষ্ট্ৰীয উদ্যানখন মোৰ মতে ভাল আছিল তালে লৈ যাম বুলি ভাবিছিলোঁ মই ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো এতিয়া বহুত আছে এতিয়া ধৰি লওক তালে তালে ষ্টুডেন্টখিনি লৈ গ'লে সিহঁতে বুজি পাব যে গছ গছনিবোৰ কেনেকুৱা বা তাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ গ'লে জীৱ জন্তুবোৰো দেখিব জীৱ জন্তু কেনেকুৱা গম পাব অঁ অঁ এইবোৰ কৈ দিব লাগিব একদম তথ্য পাতি লিখি আনিবা তেতিয়া এতিয়া ধৰি লোৱা তুমি এতিয়া ধৰি লওক তেজপুৰ যদি লৈ যায় তেজপুৰ লৈ গ'লে তেতিয়া ধৰি লওক সৰু সৰু দেখিব অগ্নিগড় চাব পাৰিব বা তেনেকুৱা বস্তুবোৰ চাব পাৰিব কিন্তু এতিয়া যদি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁ তাত গছ গছনি বা এতিয়া হাতী গঁড় এইবিলাক দেখিব অঁ সেইবোৰ যেতিয়া দেখিব সিহঁতে বুজি পাব প্ৰকৃতি কি বস্তু প্ৰকৃতিৰ লগত কেনেকৈ থাকিব লাগে এইবিলাক বুজি পাব অঁ অঁ সেই সেইকাৰণে ওৰাং ৰাষ্ট্ৰীয় উদ্যানেই নিলেই ভাল হ'ব বুলি মই ভাবোঁ অঁ অঁ অঁ কেনেকেন তাৰিখটোতো এতিয়া ভাল তাৰিখ এটা দেওবাৰ এটাত চাওক যাতে সকলো ষ্টাফ যাব পাৰে অঁ সেইটোও বেয়া নহয় তেনেকুৱা কৰিব পাৰি এনেইটো শনিবাৰে শনিবাৰে এনেয়েও হাফ ডে' থাকেই সেইটোও বেয়া নহয় অঁ অঁ তেতিয়া বাছ চাছ এখন ভাৰা কৰক হয় হয় বাছ চাছ এখন বাছ চাছ এখন ভাৰা কৰা বোলো ভাৰাটো কিমান নাজানো নহয় সেইবোৰ তোমালোকে বাছৰ লগত পাতি লোৱা হয় হয় প্ৰিন্সিপাল চাৰকো ময়ো কম বাৰু হয় হয় তেতিয়া তুমি ষ্টুডেন্টখিনিক কৈ দিয়া ময়ো মোৰ ষ্টুডেন্টখিনিক ময়ো কৈ দিম কথাটো অঁ অঁ ঠিক আছে বাৰু কৈ দিম দিয়া ঠিক আছে অঁ লগ পাম দিয়ক অঁ